হেল্ল' হয় নমস্কাৰ হয় হয় কিহৰ কাৰণে দাদা হয় হয় থেংক ইউ হয় কওক আচ্ছা বুজিছোঁ বুজিছোঁ হয় হয় নিশ্চয়

হয় হয় হয় হয় হয় হয় কওক কওক হয়

হয় হয় হয়

হয় কাহিনী কাহিনীটো কিবা এটা ৰিলেটেড ৰিলেটেড লাগিছে ভাল লাগিছে বাৰু কওকচোন হয় বা বৰ ধুনীয়া চাচপেঞ্চ থকা দেই হয়

হয় ঠিক আছে ঠিক আছে হয় এতিয়া বাকী আপোনালোকৰ শ্বুটিং কেতিয়াৰ পৰা আৰম্ভ হ'ব কেনেকুৱা কি কথা আপুনি কন্টেক্ট চাইন কৰা এগ্ৰিমেন্ট এগ্ৰিমেন্টৰ কথা এইখিনি গোটেইখিনি পাতিব লাগিব ধৰক আপোনালোকৰ স্ক্ৰিপ্টটো মই পঢ়িব লাগিব

হয় কিন্তু চব ক্ষেত্ৰতে কম্প্ৰমাইজ নকৰিব আৰু ফাইনেঞ্চিয়েল দিশটোৰ কাৰিকৰী বিভাগত কম্প্ৰমাইজ কৰিলে আকৌ পিছত প্ৰ'ব্লেম হৈ যাবতো

এতিয়া বাকী মইটো এইকেইদিন আপোনাৰ নাই ইয়াত মই বাহিৰত আহিছোঁ মোৰ এটা শ্বুটিং আছে হয় মই বৰ্তমান দিল্লীত আছোঁ শ্বুটিঙতে মই এসপ্তাহৰ পিছত গৈ পাম হয় হয়

হয় বাকী আপুনি আপোনাৰ ফাইনেন্সিয়েলী তেনেকে যে কৈছে এই ধৰক মোৰতো কথা জানেই আৰু কেনেকুৱা কি আপুনি গোটেইখিনি জানেই হয় গতিকে সেইটো তেনেকুৱা ৰেটত হ'লে ভাল আৰু মোৰ কাৰণে ধৰক হয় হয় হয় হয় আপোনালোক মই ধৰক হয় হয় ঠিক আছে খালী আপুনি এটা কথা জানি ল'ব মোৰ পাৰ ডে এক লাখ কে হয় হয় ঠিক আছে হ'ব দিয়ক আপুনি আহি পাওঁক কথা পাতিম লগ কৰিম